হেল্ল' হেল্ল' অ' শ্য়াম চুইট হেৰি হয়নে অঁ অঁ অঁ অঁ বাৰু ঠিক আছে মোক এই বিয়া এখনৰ বাবে মিঠাই অলপ প্ৰয়োজন হৈছিল অঁ অঁ অঁ তাকে অলপ ৰেহাই পোৱা হ'বনে তালৈ ফোন কৰিছিলোঁ অঁ অঁ অঁ বাৰু ঠিক আছে যদি হেৰি হয় মই ৰেহাই পোৱা হয় তেতিয়া মই খবৰ কৰিম ঠিক আছে ঠিক আছে